হেল্ল'

হয় হয় বিক্ৰী কৰোঁ অঁ

অঁ পাৰিব পাৰিব কেতিয়ালৈ লাগে পিছে কেতিয়ালৈ লাগে অঁ ঠিক আছে এতিয়া কিমান লাগিব ৰূপচন্দা মাছ পাব তাৰপাছতে আৰু এইবিলাক কিবাকিবি ঢেৰ কিবাকিবি আছে বৰালি ৰৌ

আছে আছে ৰৌ মাছ যে আপোনাৰ কে জি পাঁচশ ৰূপচন্দাটো কে জি চাৰিশ নহ'ব নহ'ব কম বেছি মানে আপুনি যদি একেকোবে কিমানখিনি নিয়ে সেইটো চাই মেলি ল'ব লাগিব আৰু বেলেগ মাছ এনেকৈ নেপায় অঁ হয় হয় অঁ ঠিক আছে আপুনি ঘৰত অঁ ঠিক আছে আপুনি পাতি কৰি চাওক খালি খবৰটো জনাব অঁ তেনেকৈ অঁ আৰু মানে অন্নপ্ৰসন্নলৈ নিবতো তেতিয়া এডভান্স দি থৈ যাবহি লাগিব দেই অঁ ঠিক আছে